এই পাচলি আনিব লাগিছিলে এতিয়া পাচলিৰ দামো বহুত গৈছে নহয় এই বহুত দাম পাচলিৰ এতিয়াতো পাচলি একদম বজাৰত জুই দাম এই কি কবি বিলাহীটো ক'বই নোৱাৰি বিলাহীত বহুত বেছি দাম অঁ অঁ আৰু বাকী অঁ তোৰ ভালেই দে আমাৰ আকৌ নাই এইবোৰ অঁ বিকি লৈ পইছা পাবি তে বহুত দাম আৰু বাকীটো দু মানে চল্লিছ টকাৰ তলত একো পাচলি নাই সব দামে বে বহুত বেছি অঁ সেইবোৰ লৈ গ'লে বিকিব পাৰিবি পইচা বহুত পাবি যি দাম এতিয়া অন্য় এতিয়া বিছ টকা হৈ আছে নেকি এটাত সৰু সৰু অঁ অঁ অঁ লৈ যাব পাৰ এইয়া বিলাহী কিন্তু যিবোৰ মানুহৰ আছে কিন্তু বহুত পাইছে পইচা তাকে বহুত পইচা পাইছে এই বাকী পাচলিটো এতিয়া সবৰে হৈছে আলু পঁচিছ টকা ত্ৰিছ টকা হৈছে পিঁয়াজ বহুত দাম খাব নোৱাৰি একদম অঁ তাকে যি দাম তাকেতো বাকী তেল চেলৰ দামটোতো আছেই এক্সট্ৰা চলিবই নোৱাৰি এতিয়া

অঁ তাকে তেনেকুৱাই কৰ তেতিয়া পইচাও পাবি আৰু বেলেগ কিবা কিবি আনিব পাৰিবি অঁ অঁ অঁ তেনেকুৱাই কৰিম ৰহ্

অঁ অঁ তাকে লৈ বৈ বৈ ছিঙ বৈ যাওঁ অঁ অঁ অঁ অঁ হ'ব